ব্যৱসায় কৰিবলৈ হ'লে প্ৰধানকৈ প্ৰয়োজনীয় হয় টকাৰ টকাৰ প্ৰয়োজনীয় তাৰপাছত আপোনাৰ প্ৰয়োজন হ'ব একাগ্ৰতা থকাটো খুবেই প্ৰয়োজনীয় একাগ্ৰতা নিজৰ মনোযোগ আৰু আগ্ৰহ থকাটো প্ৰয়োজন ব্যৱসায় এটা কৰিবলৈ টকাৰটো খুবেই প্ৰয়োজন আৰু এই ব্যৱসায়টো মনোযোগ দিয়াতো তেনেকৈ প্ৰয়োজনীয় বুলি ভাবোঁ আৰু নিজৰ আচাৰ ব্যৱহাৰ কেনেধৰণে আপুনি মানুহজনক আকৰ্ষণ কৰিব কেনেধৰণে আপুনি এজন গ্ৰাহকক নিজৰ দোকানখনলৈ আহিবলৈ আকৰ্ষণ কৰিব পাৰিব সেইটো গুৰুত্বপূৰ্ণ কথা নিজৰ আচাৰ ব্যৱহাৰখিনি আপুনি কেনেকৈ মানুহজনক সৰলতাৰে আপুনি আপোনাৰ দোকানখনলৈ আনিব কেনেধৰণৰ কথা ক'ব তেওঁলোকৰ আপোনাৰ এজন মানুহে যদি এখন দোকানলৈ আহে তেতিয়া প্ৰথম মানুহজনৰ ব্যৱহাৰটোৱে চায় যে দোকানীজন কেনেধৰণৰ ব্যৱহাৰ কৰে কেনেদৰে তেওঁ কথা কয় তেওঁ সেই অহা দোকানখনলৈ অহা মানুহজনক কেনেধৰণে কেনেধৰণে তেওঁ কথা কয় তেওঁ আচাৰ ব্যৱহাৰখিনি কেনেকুৱা এই সকলো ধৰণৰ বস্তুবোৰ তেওঁলোকে চকুত ৰাখে আৰু সেই গতিকে আমাৰ মানুহৰ ব্যৱহাৰখিনি ভাল হোৱাটো খুবেই প্ৰয়োজনীয় নিজৰ একাগ্ৰতাও তাতে প্ৰয়োজনীয় হ'ব ব্যৱসায় এটা কৰিলে মানে আপুনি সেই ব্যৱসায়টোত সম্পূৰ্ণৰূপে নিজক দিয়াটো খুবেই প্ৰয়োজনীয় আৰু যদি দোকান এখন আপুনি খোলে খোলা ৰাখে সেই দোকানখন সদায় খোলাটো প্ৰয়োজনীয় যিহেতু গ্ৰাহকজন বেলেগ এখন দোকানলৈ যাতে ঘূৰি যাব নোৱাৰে আৰু সকলোখিনি গ্ৰাহকৰ গ্ৰাহকে যিখিনি বস্তু বিচাৰে সকলোখিনি ৰখাটো প্ৰয়োজনীয় যিখিনি বস্তু দৰকাৰ হয় প্ৰয়োজন হয় সেই গোটেইখিনি বস্তু ৰখাটো খুবেই প্ৰয়োজনীয় যাতে ম দোকানীজনে বেলেগ মানুহজনে বেলেগ এখন দোকানলৈ সেইখনৰ পৰা যাব নোৱাৰে তেনেকুৱাকৈ আৰু নিজৰ আচাৰ ব্যৱহাৰখিনি সৰল কৰাটো প্ৰয়োজনীয় আৰু পৰিৱেশটো প্ৰয়োজনীয় পৰিৱেশটো খুবেই প্ৰয়োজনীয় কেনেধৰণৰ পৰিৱেশত আপোনাৰ দোকানখন ৰাখিছে কেনেধৰণৰ পৰিৱেশত আপোনাৰ দোকানখন আছে কেনেধৰণৰ মানুহ আছে ওচৰে পাঁজৰে এইখিনিও কিছুমান ক্ষেত্ৰত দৰকাৰ হয় কাৰণ এটা ভাল পৰিৱেশ হ'লেহে দোকান এখন ভাল হয় দোকানখন কেনেকুৱা ধৰণৰ পৰিৱেশত ৰাখিব এইটো বহুত গুৰুত্বপূৰ্ণ বিক্ৰী বাৰ্তাৰ ওপৰত হ'লেও এই কথাখিনি খুব প্ৰয়োজনীয় হয় নিজৰ বিক্ৰী হোৱা হ'বৰ কাৰণে এডখৰ ভাল জেগা চাই দোকানখন দিয়াতো প্ৰয়োজনীয় আৰু দোকানখন খোলা ৰখাটো নিজৰ কৰ্তব্য যাতে গ্ৰাহক ঘূৰি নাযায় গ্ৰাহকৰ গ্ৰাহক যাতে বেলেগ এখনলৈ ঘূৰি নাযায় এইটো এইটো মনোযোগ দিব লাগে আৰু সকলোখিনি নিজৰ আচাৰ ব্যৱহাৰ জৰিয়তে আপুনি মানুহজনক দোকানখনলৈ আকৰ্ষণ কৰিব লাগে আৰু দোকানখনত সুলভ মূল্যত কিছুমান বস্তু দিয়াটো প্ৰয়োজনীয় কাৰণ নিজৰ লাভটো নিবিচাৰি নিজৰ লাভটো লাভটো কাৰণে বেছি লাগি থাকিব নালাগে নিজৰ বেছিকৈ লাভটো চাই আৰু নিজৰ দোকানখন সুলভ মূল্যত কিছুমান বস্তু দিবলৈ চেষ্টা কৰিব লাগে প্ৰতিটো বস্তু ৰাখিব লাগে দোকানখনত আৰু কাষ্টমাৰক আপোনাক আপোনালোকে কেনেকৈ নিজৰ দোকানখনলৈ আনিব এইটোত গুৰুত্বপূৰ্ণ হ'ব লাগে আৰু প্ৰতিজন কাষ্টমাৰক গুৰুত্ব দিয়াটো বহুত প্ৰয়োজনীয় যিজন কাষ্টমাৰ আহে তেওঁক যদি আপুনি কিবা এটা সোধে বা গুৰুত্ব নিদিয়ে অলপ বেয়া ব্যৱহাৰটো আপোনাৰ অকণমান বেয়াকৈ কৰে তেন্তে দ্বিতীয় দিনা আকৌ আপোনাৰ সেই দোকানখনলৈ যাবলৈ কেতিয়াও মানুহজনৰ মন নাযাব গ্ৰাহকজন আকৌ আহিবলৈ সেই দোকানখনত কেতিয়াও কেতিয়াও মন নাযায় সেই গতিকে দোকানখনত নিজৰ আচাৰ ব্যৱহাৰ লগতে নিজৰ গ্ৰাহকজনক কেনেধৰণে আপুনি সুখী কৰি তুলিব পাৰে এইটো আপোনাৰ গুৰুত্বপূৰ্ণ কথা বুলি মই ভাবোঁ আৰু আপোনাৰ যেতিয়া ব্যৱসায়টো ভালকৈ চলিব তেতিয়াহে আপুনি আৰু কিবাকিবি ভাবিবলৈ আপুনি টকা পাব যেতিয়া আপোনাৰ ব্যৱসায়টো ভাল হ'ব তেতিয়া আপুনি ব্যৱসায়টোত আপোনাৰ আগবাঢ়িব আৰু আপোনাৰ ব্যৱসায়টো আগবাঢ়িলেহে আপোনাৰ আপুনি সফলতা অৰ্জন কৰিব পাৰিব নিজৰ পৰিয়ালটো ভালদৰে ৰাখিব পাৰিব সকলো দিশে আপুনি আগবাঢ়িব পাৰিব আপোনাৰ যেতিয়া ব্যৱসায়টো ভাল হ'ব আপোনাৰ নিজৰ নিজে নিজৰে ভাল লাগিব আপোনাৰ ব্যৱসায়টো যদি ভাল হয়